দুই জুন দুই হেজাৰ দুই সাতাইছ জুলাই দুই হাজাৰ চাৰি তিনি জানুৱাৰী দুই হাজাৰ আঠ আঠ মাৰ্চ দুই হাজাৰ ছয় আঠ মে' দুই হাজাৰ দহ